মই চৌকাত ৰান্ধি পাইছোঁ বহুত বাৰেই পাইছোঁ এবাৰ নহয় কাৰণ আমি বিশেষকৈ গাঁৱত বসবাস কৰোঁ আমাৰ ৰন্ধন গেছ থাকে তাৰ লগতে আমাৰ প্ৰত্যেক ঘৰ মানুহতে এটা চৌকা থাকেই চৌকাত ৰন্ধা মজাই বেলেগ হয় ঠাণ্ডা দিনত বহুত মজা লাগে মানে আপোনাৰ চৌকাত ৰান্ধি চৌকাত ৰন্ধা মানে ঠাণ্ডা দিনত মজাই বেলেগ সকলোধৰণৰ খাদ্য চৌকাত ৰান্ধিলে গেছতকৈ বেছি ভাল হয় গেছতকৈ বেছি ভাল হয় চৌকাত ৰান্ধিলে আপোনাৰ টেষ্ট ভাল হয় তাৰ আৰু চৌকাত আগৰ দিনৰ মানুহেতো চৌকাতে ৰান্ধি খাইছিলে গেছটো কিমানদিন হৈছে গাওঁ ভূঞেঁ এতিয়াও বহুত মানুহ আছে গাঁৱত য'ত যাৰ ঘৰত গেছ নাই তেওঁলোকে চৌকাতে ৰান্ধি খায় চৌকাত আপোনাৰ এনেকুৱা নহয় যে গেছতহে সকলোবিলাক বস্তু ৰান্ধিব পাৰি চৌকাতো ৰান্ধিব পাৰি সকলোবোৰ বস্তু চৌকাতে ৰান্ধিব পাৰি এতিয়া মানে সময়ৰ নাটনিৰ কাৰণে মানুহৰ হাতত সময়ৰ অভাৱৰ কাৰণে গেছটো লৈছে তাৰ আগতেতো সকলোৰে ঘৰত চৌকাই আছিলে মানুহে চৌকাতে ৰান্ধি খাইছিলে চৌকাত ৰান্ধিলে আপোনাৰ মানে ক'বলৈ গ'লে এক এক প্ৰকাৰৰ আপোনাৰ ভালো কাৰণ চৌকাত ৰান্ধিলে আপোনালোকৰ অলপ শাৰীৰিক কষ্টও হয় যাৰ ফলত আপোনাৰ শ্ৰমো হৈ থাকে গেছত ৰন্ধাৰ তুলনাত চৌকাত ৰন্ধাটো বহুত বহুতফালৰ পৰা ভালো চৌকাত ৰন্ধা বা আমাৰ ঘৰত এতিয়া বিহু আহিলে চৌকাতে সকলোবিলাক বস্তু কৰা হয় বিহুৰ লাড়ু পিঠা সেইবিলাকতো গেছত কৰিব নোৱাৰি আমাৰ গেছত কৰিব পাৰি নোৱাৰা নহয় কিন্তু গেছত কৰাতকে চৌকাত কৰিলে বেছি ভাল খালী টাইম লাগে চৌকাততো আমাৰ যেনেকে লাড়ু পিঠা বনাব হ'লে আপোনাৰ দহ দিনতে চিলিণ্ডাৰ শেষ হৈ যাব কিন্তু চৌকাত কৰিলে খৰি কেইডাল কাটি আনিলেই হ'ল চৌকাত লাড়ু পিঠা বিহুৰ সময়ত ঘৰত কিবা এটা অনুষ্ঠান পাতিলেতো চৌকাটো ব্যৱহাৰ হ'বই যিমানেই যি যিমানেই নহওঁক গেছ যিমানেই নাথাকক মই ভাবোঁ চৌকা এটা প্ৰত্যেকখন ঘৰতে বিশেষকৈ প্ৰয়োজন সকলোধৰণৰ সময়তে চৌকা এটা মানুহক দৰকাৰ হয়েই গতিকে চৌকাটো সকলোৰে ঘৰত থাকিব লাগে বুলি মই বিচাৰোঁ মই ভাবোঁ